পৰিয়ালৰ মহিলাসকলে মাছ ধৰাত সহায় কৰে কাৰণ যেতিয়া অকলে পুৰুষ এজনে মাছ মাৰি থাকিব তেতিয়া হয়তো বহুতো অকলে মাছ মাৰিব নোৱাৰে কাৰণে মহিলাসকলেও মাছ ধৰাত সহায় কৰি দিয়ে মহিলাসকলৰ বিশেষভাৱে কৰা কামবোৰ হ'ল যেনে ভাত বনোৱা বাচন ধোৱা কাপোৰ ধোৱা আৰু আলহী অতিথিক সা সন্মানেৰে সসন্মানেৰে আগবঢ়াই চাহ জলপানৰ যোগাৰ কৰা কাপোৰ ধোৱা বা গৰু ছাগলী চোৱা বা বাচন পাতি ধোৱা বা ল'ৰা ছোৱালী স্কুললৈ অনা নিয়া কৰা স্কুলত বা গধূলি সময়ত ল'ৰা ছোৱালী পঢ়োৱা হয় আৰু মাছ আৰু মহিলাসকলে মাছ ধৰাৰ বাবে সাগৰলৈ নাযায় কাৰণ সাগৰলৈ সাগৰৰ সাগৰ বহুত ডাঙৰ হয় মহিলাসকলৰ বাবে ভয়ানক সেই কাৰণে মহিলাসকলে সাগৰলৈ মাছ ধৰিবলৈ নাযায় মাছ পুৰুষসকলৰ বাবেহে সাগৰত সাগৰত পুৰুষসকলেহে সাগৰত নামিব পাৰে মহিলাসকলে সাগৰত নামিব নোৱাৰে কাৰণ মহিলাসকলে জানে যে সাগৰত সিহঁতে সিহঁতে মাছ মাৰিব নোৱাৰে সেই কাৰণে মহিলাসকলে মাছ সাগৰলৈ মাছ মাৰিব নাযায় আৰু পৰিয়ালৰ মহিলাসকলে বহুতো ধৰণে মাছ পৰিয়াল পৰিয়ালৰ লগত মাছ ধৰাত সহায় কৰে মহিলাসকলে বিশেষভাৱে বহুতো ধৰণৰ কাম কৰে গৰু ছাগলীক পানী খোওঁৱা ল'ৰা ছোৱালীক কাপোৰ পিন্ধোৱা তাৰোপৰি ঘৰ দুৱাৰ চাফ চিকুণাই ৰখা আৰু এনেকৈয়ে মহিলাসকলে মহিলাসকলে কৰা বিশেষভাৱে কামবোৰ হয়